নামঘৰ হৈছে এটা পবিচ পৱিত্ৰ অনুষ্ঠান নামঘৰৰ লগত গাঁৱৰ মানুহ হিচাপে আমাৰ আবেগ জড়িত হৈ আছে নামঘৰৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে সন্ধিয়া দবা কোবোৱাৰ লগে লগে গাঁৱৰ সকলো মানুহে আমি ৱভগৱানক স্মৰণ কৰোঁ ধূপ ধূনা জ্বলাও প্ৰাৰ্থনা কৰোঁ তেনেদৰেই আমি নাম ভগৱানৰ প্ৰতি শ্ৰদ্ধা জনাওঁ বহাগৰ পৰা জেঠ মাহৰ ভিতৰত আমাৰ নামঘৰত বৰসবাহ পতা হয় বৰসবাহৰ বৰসবাহৰ বাবে আমাৰ যিহেতু আমাৰ গাঁৱত আহোম কোঁচ কলিতা তিনিটা জাতৰ মানুহ আমি বাস কৰোঁ গতিকে সেই তিনি হেৰীয়াৰ ছোৱালীক লৈ নামঘৰৰ বৰসবাহত পানী তোলা হয় পানী তোলোতে এই দুদিনৰ আগৰ পৰা আমি বইল পানী যিকেইজনী ছোৱালী পানী তুলি তুলিবলৈ দিয়া হয় সেই ছোৱালীকেইজনীয়ে দুদিনৰ আগৰ পৰা বইল ভাত খাই থাকিবলগীয়া হয় আৰু যিদিনা বৰসবাহ হয় সেইদিনাখনি পানী তুলিবলৈ যাওঁতে আমাৰ আমাৰ লগত গাঁৱৰ আই আয়তীসকলে দিহানাম বৰগীত আদি গাই পানী তুলিবলৈ আমাক লগত লে লৈ গৈছিলে পানী তুলি আহিছিলোঁ তেনেদৰেই আমি সৰু কালটো পাৰ কৰিছিলোঁ যেতিয়া বৰ সবাহত যেতিয়া উঠা নাম গোৱা হয় সেই সময়খিনি খুব ভাল লাগে এটা খুব ধুনীয়া পৰিৱেশৰ সৃষ্টি হয় গাঁৱৰ ডেকা গাভৰু বৰ্তা খুৰা সকলোৱে ককা আইতা সকলোৱে মিলি নাচে হাত চাপৰি বায় খুব ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হয় আৰু যেতিয়া শেষ হ'ব হয় তেতিয়া মনটোত খুব দুখ লাগে আৰু গধূলি সন্ধিয়া হোৱাৰ লগে লগে বৰ নামঘৰত ঘৰমূৰীয়া পাতৰ ব্যৱস্থা কৰা হয় ডবা কোবোৱাৰ লগে লগে গাঁৱৰ মানুহবোৰ ঘৰমূৰীয়া পাত আনিবৰ কাৰণে নামঘৰলৈ যায় সকলো মানুহ একগোট হয় তাৰ পাছত মানে শেষত ৰাতি নামঘৰত গাঁৱৰ ল ল'ৰাসকলে ল'ৰাসকলৰ দ্বাৰা ভাওঁনা প্ৰদৰ্শন কৰা হয় ভাওঁনা চাবলৈ আমি গৈ আগতীয়াকৈ বহি থাকোংগৈ খুব ভাল লাগে তেনেদৰে শংকৰ উৎসৱ পতা হয় আহিন মাহৰ শেষৰ ফালে শংকৰ উৎসৱতো তেনেদৰে ভাগৰত ভাগৱত ভাগ মূৰত লৈ গাঁৱৰ যিসকল আমাৰ ককা তে তেখেতসকলক তেখেতসকলে ভাগৱত ভাগ মূৰত লৈ গোটেই গাওঁখন ঘূৰে তাৰ পাছে পাছে গাঁৱৰ আয়তীসকলে দাদা ভাইটিসকলে নাগাৰা নাম গাই গাই যায় আৰু সকলোৱে সেৱা কৰে সেইখিনি সময়তো খুব ভাল লাগে তেনেদৰেই আমি পালন কৰোঁ আৰু তেনেদৰেই গধূলিলেও শংকৰ উৎসৱৰ দিনাও গধূলিলেও ভাওনা প্ৰদৰ্শন কৰা হয় তেনেদৰে সকলো নামঘৰত তেনে ধৰণে কিছুমান অনুষ্ঠান পালন কৰি থকা হয় তেতিয়া গাওঁখনৰ মানুহবোৰৰ মাজতো এটা এটা ভাল সম্পৰ্ক স্থাপন হৈ থাকে আচলতে তাৰ পাছতে শেহতীয়াকৈ আমাৰ গাঁৱত অখণ্ড ভাগৱত পাঠ অনুষ্ঠান কৰিছিলে তেতিয়াও এমাহৰ আগৰ পৰা গাঁৱৰ মানুহবোৰে একত্ৰিত হৈ খুব কষ্ট কৰি গাঁৱত অখণ্ড ভাগৱত পাঠ অনুষ্ঠান পাতিছিলে তেতিয়াও খুব এটা ভাল লগা পৰিৱেশৰ সৃষ্টি হৈছিলে বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহিছিলে আমাৰ নামঘৰলৈ নাম চাবৰ কাৰণে খুব ভাল লাগিছিলে দিনে ৰাতিয়ে আমি তাতেই আছিলোঁ ৰাতিপুৱালৈকেও কেতিয়াবা থাকিছিলোঁ নাম শুনি অবিৰতভাৱে যিহেতু ভাগৱত পাঠ অনুষ্ঠান পতা হৈছিলে গতিকে নাম শুনি তাত থাকি খুব ভাল লাগিছিলে বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ মানুহক আমি লগ পাইছিলোঁ খুব এটা ভাল লগা পৰিৱেশৰ সৃষ্টি হৈছিলে সাতদিন দিনে ৰাতিয়ে অখণ্ড ভাগৱত পাঠ অনুষ্ঠান কৰাৰ পাছত শেষৰ দিনাখন গধূলিলৈ শিৱসাগৰৰ পৰা ভাওনা আনি মৎস্য় ভাওনা আনি এখন নাটক পতা হৈছিলে সেই নাটকখন চাই খুব ভাল লাগিলে তেতিয়াও বা নাটকখন চাবলৈও আমি চাৰিটা বজাতে গৈ বহি আছিলোঁ গৈ কিন্তু ভাওনাখন আৰম্ভ হৈছিলে ৰাতি দচটা বজাত কি সেইখিনিও এটা খুব ভাল লগা আৰু হাঁহি উঠাও আচলতে সময় আছিলে খুব ভাল লাগিছিলে তেতিয়াও সেই নাটকখন চাবলৈ বহুত দূৰ দূৰ দূৰণিৰ পৰা মানুহ আহিছিলে আৰু সেই নাটকখন চাই খুব ভাল লাগিছিলে